বিশেষ প্ৰতিভা বুলি ক'লে মই খেলি ভাল পাওঁ আৰু মই বহুতকিটা গেমছৰ লগতে এতিয়ালৈকে জড়িত আছোঁ মই নেচনেল টাইকাণ্ডো খেলিছোঁ নেচনেল এতিয়ালৈকে আৰু এতিয়া ইতিমধ্য এছিয়ান গেমছৰ কাৰণে প্ৰিপিয়াৰ কৰি আছোঁ নিজকে আৰু টাইকাণ্ডো বুলি ক'লে এতিয়া মাৰ্চেল আৰ্টত বেলেগ ফৰ্মছবোৰো মই কৰিছোঁ যেনেকৈ হ'ল কেৰাটে বা জিইৰুছোঁ কিগ বক্সিং এইবোৰত মই গ'ল্ড মেডেল পাইছোঁ এতিয়ালৈকে যোৱা একৈ দুহেজাৰ একৈছ চনত মই নেচনেল খেলিছোঁ টাইকাণ্ডোৰ তাৰ মই গ'ল্ড লিষ্ট গ'ল্ড মেডেল পাইছোঁ এতিয়ালৈকে আৰু বেলেগ ক'ব গ'লে মই টেনিছ খেলোঁ ল'ন টেনিছ আৰু ষ্টেটলৈকে খেলিছোঁ মই টেনিছ আৰু আৰ্চাৰীও খেলি পাইছোঁ ষ্টেটলৈকে খেলিছোঁ তো ক'ব গ'লে তেনেকৈ মই তিনিটা স্প'ৰ্টৰ লগত জড়িত হৈ আছোঁ বিশেষভাৱে মই ক'ব গ'লে টাইকাণ্ডোতে আছোঁ এতিয়া আৰু সেইকাৰণে নিজকে এতিয়া মই খেলৌ ইণ্ডিয়াৰ কাৰণেও খেলৌ ইণ্ডিয়াতো মই খেলিছোঁ এতিয়ালৈকে দুবাৰ ছিলভাৰ পাইছোঁ আৰু এতিয়া মই ইতিমধ্যে এছিয়ান গেমছৰ কাৰণে নিজকে প্ৰিপিয়াৰ কৰি আছোঁ